মই ভ্ৰমণ কৰি খুবেই ভাল পাওঁ বিশেষতঃ ধৰ্মীয় অনুষ্ঠানমূহত মই বেছি এই ভ্ৰমণ কৰিবলৈ যাওঁ যেতিয়া মই আজৰি সময় পাওঁ তেতিয়াই মই ভ্ৰমণ কৰোঁ ইয়াৰ ভিতৰত যেনিবা সত্ৰনগৰী মাজুলীৰ শিৱসাগৰৰ যিখিনি আছে শিৱসাগৰলৈ যাওঁ তাত যিখিনি আহোম ৰজাৰ কীৰ্তিচিহ্ন জয়দৌল শিৱদৌল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইসমূহ মই চাবলৈ যাওঁ আৰু খুব ভাল লাগে ঢকুৱাখানা বাসুদেৱ থানলৈও যাওঁ তাতো থানখনতো আগৰ পৰাই বহু ধৰণৰ মানুহ বিভিন্ন ধৰণৰ মানুহ যায় আৰু অৰুণাচলৰ পাহাৰসমূহ চাইও ভাল লাগে তালৈ যাওঁ বিভিন্ন ধৰণৰ পাহাৰ বিভিন্ন ধৰণৰ জুৰি নদী সকলোখিনি তাত পোৱা যায় সেইকাৰণে তালৈ যাওঁ নাৰায়ণপুৰলৈ যাওঁ নাৰায়ণপুৰ মাধৱদেৱৰ জন্ম স্থান আৰু মাধৱদেৱ কলাক্ষেত্ৰ এই সকলোখিনি চাওঁ সকলোখিনিলেও ভ্ৰমণ কৰিবলৈ যাওঁ এতিয়া তেজপুৰৰ অগ্নিগড় তাতো মই কেইবাবাৰো গৈছোঁ ভ্ৰমণ কৰিছোঁ মোৰ পৰিয়ালবৰ্গকো লৈ গৈছোঁ তাত মই অগ্নিগড়ৰ ঊষা অনিৰুদ্ধৰ মিলনৰ ভূমি বুলি কোৱা হয় সেইটো কাৰণে তালৈ যাওঁ এতিয়া গুৱাহাটীলৈ যাওঁ গুৱাহাটী হাজো পঞ্চতীৰ্থ বুলি কোৱা হয় কামাখ্য়ালৈ যাওঁ নীলাচল পৰ্বত আছে তাত নীলাচল পৰ্বত চাওঁ শংকৰদেৱ কলাক্ষেত্ৰ তালৈ যাওঁ তাৰ পিছত ইয়াৰ ভিতৰত যিবিলাক মোৰ প্ৰিয় জেগাৰ ভিতৰত যিটো মই মাজুলীখন বেছি ভাল পাওঁ কিয়নো তাত বিভিন্ন বহুখন সত্ৰ আছে যেনেকৈ কমলা বাৰী সত্ৰ আউনীআটিৰ সত্ৰ বেঙেনা আটিৰ সত্ৰ দক্ষিণপাট সত্ৰ সৰু সত্ৰ বৰ সত্ৰ গড়মূৰ সত্ৰ ইয়াৰ ভিতৰত আৰু চামগুৰি সত্ৰ চামগুৰি সত্ৰখন মোৰ বেছি প্ৰিয় কাৰণ তাত মুখা শিল্প বনাই আৰু বিভিন্ন জেগালৈ এই মেখা মুখা শিল্প আমদানি কৰিছে আৰু তাত ভাওনা সমাৰোহ পাতে ভাওনা সমাৰোহ চাবলৈও মই যাওঁ আৰু পাল নাম পাতে পাল নামতো যাওঁ মই বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান পাতে সেই ধৰ্মীয় অনুষ্ঠানতো মই অংশ গ্ৰহণ কৰোঁ আৰু বিশেষতঃ তাত মই ৰাসত মই প্ৰতি বছৰে যাওঁ কাৰণ কেলৈ তাত ভগৱানৰ লীলা তাত কোনো বলি বিধান নিদিয়াকৈ খুব সুন্দৰভাৱে এই ধৰ্মীয় অনুষ্ঠান ৰাস লীলা পাতে সেইকাৰণে মই মাজুলীখন মোৰ বেছি বেছি প্ৰিয় আৰু মাজুলী পৃথিৱীৰ ভিতৰত বিখ্য়াত নদী দ্বীপ বুলিও কোৱা হয় সেইটো কাৰণে তালৈ বিভিন্ন ধৰণৰ মানুহ ভ্ৰমণ কৰিবলৈ আহে আৰু ব্ৰহ্মপুত্ৰ যিহেতুকে জাহাজ চলিছিলে সেই জাহাজত উঠিও খুব ভাল লাগে ব্ৰহ্মপুত্ৰখন চাইও ভাল লাগে সেইয়েহে মই মাজুলীক মোৰ ভ্ৰমণৰ প্ৰিয় জেগা বুলি মই ভাল পাওঁ